গীতটো আচলতে বা গানটো গাওঁতে মই খোজকাঢ়ি গৈ থাকোঁতেও গাওঁ বা বিছনাত শুই থাকোঁতেও গাওঁ ঠিক তেনেকৈ মই ভাত ৰান্ধি থাকোঁতেও গাওঁ আগৰ গীতবিলাক শুনিবলৈ বৰ শুৱলা আছিলে আৰু তাৰ অৰ্থবিলাক বা শব্দৰ উচ্চাৰণবিলাক সুন্দৰ আছিলে প্ৰকৃতিৰ লগত ধুনীয়াকৈ গীত ৰচনা কৰি গায়কে গীত গায় আগৰ গীতবিলাকৰ মাদকতাই বেলেগ সেই মাদকতা আজিৰ যুগৰ নৱপ্ৰজন্মৰ গীতবিলাকত আমি শুনিবলৈ নাপাওঁ ঠিক সেইদৰে আমি আগৰ যিখিনি গীত জ্য়েতি সংগীত হওক ৰাভা সংগীত বৰগীত আইনাম বিয়ানাম সেই গীতখিনিত আমি সঁচাকৈই আমি আমাক নিজক বিলীন কৰিব পাৰোঁ কিন্তু বৰ্তমান সমাজত যিবিলাক গীত আমাৰ আছে সেই গীতখিনিত আমি কেতিয়াও তাত মানে সহজ বা অৰ্থপূৰ্ণ কোনো ধৰণৰ গীত আমি নাপাওঁ আগৰ গীতবিলাক অতি সুন্দৰ আৰু অৰ্থপূৰ্ণ আছিলে সেই গীত সুৰ সঞ্চাৰ বৰ ধুনীয়া আছিলে